মই যোৱা সপ্তাহত ফ্লিপকাৰ্টত এখন শাৰী অৰ্ডাৰ দিছিলোঁ কিন্তু শাৰীখন আজি আহি পালে যদিও শাৰীখনৰ মই যিটো ৰং দিছিলোঁ সেই ৰঙটো অহা নাই আৰু কাপোৰটো খুব এটা ঠিক নহয়